এক লাখ এঘাৰ হাজাৰ তিনিশ ওঁঠৰ তিনি লাখ তিনি হাজাৰ নশ নিৰান্নব্বৈ ছয় লাখ ছয় হেজাৰ ছয়শ বাইছ তিনি হেজাৰ তিনিশ পঁচিছ ছয় লাখ চৌৰান্নব্বৈ হাজাৰ সাতশ তেষষ্ঠি